মই মোক এটা ভাড়াঘৰৰ দৰকাৰ হৈছিল মই মানে এই কমলাবৰীয়া ইস্কুলখনলৈ বদলি হৈ আহিছোঁ তাৰপৰা মোৰ লগৰ এজনৰ পৰা জানিব পাৰিলোঁ আপোনাৰ ভাড়া ঘৰ আছে বুলি এতিয়া কথা হ'ল আপুনি প্ৰথম কথা আপুনি ঘৰটো ভাড়ালৈ দিবনে মোক আৰু যদি দিয়ে ঘৰটোৰ সুবিধা খিনি পানীকে ধৰি ধৰক ভিতৰৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনিকে ধৰি আপোনাৰ কেনেকুৱা সুবিধা আছে আৰু লগতে আপুনি ভাড়া কেনেকৈ ল'ব সেইখিনি কথা মোক ক'বচোন যদি আপুনি ঘৰটো দিব পাৰে মোৰ ফেমেলি আছে কিন্তু মই পৰাপক্ষত অকলেই থাকিম হয় ঠিক আছে

ঠিক আছে মই আহি লওঁ আহি আপোনাৰ ঘৰলৈ গৈ চাই চিতি লওঁ সেইকণ সহায় আপুনি মোক কৰি দিব